কৃষকসকলে মানে জন্তু বা আমিয়ে এতিয়া গৰু ছাগলী বাই গোহালি বনাই থওঁ ধুনীয়াকৈ তাত আঁঠুৱাৰ ব্যৱস্থা কৰোঁ মহে নাখাবৰ কাৰণে আৰু ৰাতিপুৱা হ'লে দফালে মেলি দিওঁ ঘাঁহ খাই পেট ভৰি আহে তাত তাৰপিছত ঘূৰি অহাৰ পাছত তেওঁলোকক ভৰিয়ে ভৰি হাতকেইটা পানীয়ে ধুৱাই মেলি গোহালিত বান্ধোঁ খেৰ হেৰি দিওঁ দানা দিওঁ দানা দিয়া পিছত যাগ দিওঁ যাগ দিওঁ মহ চহে নাখাবৰ কাৰণে যাগ দিয়াৰ পাছতে আঁঠুৱা তৰি আমি তেওঁলোকক ভৰাই থওঁ আৰু বাৰিষা যেতিয়া হয় তেতিয়া আমি যেতিয়া বাৰিষা হোৱাৰ লগে লগে বান্ধতে পৰে বান্ধিলে আমি এখন এক্সট্ৰাকৈ তেওঁলোকক গোহালিৰপৰা ওলোৱাৰ পিছত এক্সট্ৰাকৈ এখন চালিও দি থোৱা থাকে চলিখনৰ তলতে বান্ধি দিনটো খেৰ দিওঁ দুপৰীয়া টাইমত পানী খোৱাওঁ পানী খুৱাই আকৌ আবেলি হোৱাৰ লগে লগে ঘাঁহ দিওঁ ঘাঁহ দি গধূলি আকৌ দানা চানা দি যাগ চাগ দিহে তেওঁলোকক ভৰ ভৰোৱা হয় গৰুবিলাক আৰু বৰষুণ দিলে যদি পথাৰত থাকেও পথাৰৰ দিনত যেতিয়া পথাৰত চৰা দিনত তেতিয়া বৰষুণ দিলে আমি তেওঁলোকক লৈ আহোঁ যিহেতু গাজনি চাজনি দিলে গৰু ছাগলীৰ কাৰণে অকণমান দিগদাৰো গতিকে তেওঁলোকক লৈ আহোঁ যথেষ্ট পৰিমাণে ঠাইবোৰ বহুত বহল জেগা এনেকৈ বান্ধোঁ আহল বহলকৈ যাতে তেওঁলোকে হগা মোতা বা শো শুৱা মেলাত কোনো অসুবিধা নাপায় সেই সেইকাৰণে ধুনীয়াকৈ তেওঁলোকক ৰাখোঁ যিহেতু আমি খেতি গৰু ছাগলী এইবোৰৰ ওপৰতে নিৰ্ভৰ কৰি আছো গতিকে তেওঁলোকক আমি যে আমি যেনেকৈ থাকোঁ তাতকৈ হয়তো বেছিয়ে ভালকৈ ৰাখিবৰ কাৰণে তেওঁলোকক আমি ব্যৱস্থা কৰোঁ